আমি টি ভি চাওঁ টি ভি সকলো নৃত্যই ভাল লাগে যেনেধৰণক চিৰিয়েল নিউজ লাইভ প্ৰতিদিন ডি ৱাই চিৰিয়েলো চাওঁ আমি বহুকেইখন চিৰিয়েল গোটেইখিনি চিৰিয়েলে চাওঁ হেঙুলীয়া ধাৰাবাহিক জোনাকী ধাৰাবাহিক গুণগুণ ধাৰাবাহিক চাকনৈয়া ধাৰাবাহিক যিকোনো চিৰিয়েলে আমি সকলোখিনিয়ে চাওঁ ঘৰৰ সকলো সকলোৱে প্ৰিয় সকলোৱে চাই সকলো অনুষ্ঠানে আমি ভাল পাওঁ আমাৰ ল'ৰা ছোৱালীয়েও চায় যিকোনো অনুষ্ঠানে বিহুৰাণী সকলো অনুষ্ঠানে আমি চাওঁ তেওঁলোকক চাই আমি ভাল পাওঁ ছটা বজাৰপৰাই চিৰিয়েলবিলাক আৰম্ভ হয় আমি সকলোখিনি চিৰিয়েলে চাওঁ ৰাতি আঠটা নটালৈকে চাই আমি ভাল পাওঁ টাইমটোও আমাৰ পাৰ হৈ যায় তেনেকৈয়ে যিকোনো ভাল কথা ভাল কথা বতৰা আমি শিকিব পাৰোঁ শিকিব পাৰোঁ যিকোনো চিৰিয়েলে আমি চাই ভাল পাওঁ সকলোখিনিয়ে চাই ভাল পাওঁ সকলোৱে চায় ডি ৱাই বিহুৰাণী আমাৰ সকলো অনুষ্ঠানেই প্ৰিয় আৰু আমাৰ সকলো আমাৰ সকলো পৰিয়ালে সদস্য সকলোৱে চোৱা হয় ডি ৰাণী বিহুৱাৰাণী চাই আমি খুবেই ভাল পাওঁ যিকোনো বাতৰি বাতৰি চাই ভাল মই সকলোখিনিয়ে ভাল লাগে আমাৰ চাই মা পাপা সকলোৱে চায় ভাই ভণ্টি সকলোৱে লগ লাগি আমি ডি ৱাই ডি ৱাই বিহুৰাণী চাওঁ সকলো চিৰিয়েলে আমি চাই ভাল পাওঁ চাই ভাল পাওঁ যিকোনো কথা বতাৰ আমি শিকিব পাৰোঁ সকলোৱে আমি টি ভি চাওঁ টি ভি চাই ভাল পায় সৰু সৰু ল'ৰা ছোৱালীয়েও টি ভি চাই ভাল পায় আমাৰ সকলো ল'ৰা ছোৱালীয়ে যিকোনো চিৰিয়েল বা কাৰ্টুন চাই ভাল পাওঁ ভাল পায় সকলোৱে ভাল পায় ডি ৱাই বিহুৰাণী সকলোৱে চাল আমাৰ কণ কণ শিশুসকলক আমি শিকাব পাৰোঁ ডি ৱাই বিহুৰাণীৰপৰা সকলোৱে চাই ভাল পাওঁ আমিও বিহু চাওঁ যিকোনো সময়তে ভাল লাগে চাই আমাৰ সকলোৱে সকলোৱে চাই ডি ৱাই বিহুৰাণী বা নিউজ লাইভ প্ৰতিদিন ডি ৱাই বাতৰি সকলো ধৰণৰ বাতৰি সা সুবিধা ক'ত কেনেধৰণে হৈছে আমি সকলোখিনিয়ে সুবিধা পাই চাই বাতৰি সহকাৰে জানিব পাৰোঁ চাই ভাল লাগে আমাৰ টি ভিটো থাকি টি ভিৰ নৃত্য অনুষ্ঠান আমি ক'ৰবাত নগ'লেও প্ৰত্যেকখিনিয়ে চাব পাৰোঁ প্ৰতিখিনি প্ৰতিদিনে আমি সকলো কথা জানিবও পাৰোঁ টি ভিৰপৰা নৃত্য সকলো ধৰণৰ শিল্পী সমাজ অনুষ্ঠান চাব পাৰোঁ যিকোনো কথা বতৰা আমি জানিব পাৰোঁ আমাৰ সকলো পৰিয়াল সদস্যই সকলোখিনিয়ে চায় সকলো মানুহেই চায় সকলো ল'ৰা ছোৱালীয়ে চাই সকলো মানুহে বৰ প্ৰিয় টি ভি টি ভি সময় নহ'লেও মানুহে তাৰ মাজতে অকমান চায় মানুহে টি ভি টি ভি চাই সকলো জানিব পাৰি টি ভি চাই সকলো কথা কথা বতৰা শিকিব পাৰি ল'ৰা ছোৱালীক যিকোনো কথা বতৰাই পাতি সা সুবিধা কৰি দিব পাৰি টি ভি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গোটেইখিনিয়ে আমি চাই চাই সময় সময় পাৰ হৈ যায় আমাৰ সকলোবিলাক কিছুমান আমি চিৰিয়েলতো ভাল ভাল কথা শিকিব পাৰোঁ ভাল কাম বন কৰিব পাৰোঁ ভাল কথা বতৰা পাতিব পাৰোঁ চিৰিয়েল চাই চিৰিয়েলত ভাল নৃত্যনাটিকা চাই আমি শিকিব পাৰোঁ চিৰিয়েলৰপৰা আমি বহুত কথাই জানিব পাৰোঁ বহুত কথাই শিকিব পাৰোঁ যিকোনো চিৰিয়েলখনে ভাল ঘৰুৱা বিষয় বন্ধু বান্ধৱীসকলৰ বিষয় প্ৰত্যেক দিনেই প্ৰত্যেকটো খণ্ডই বেলেগ বেলেগ দিয়ে প্ৰত্যেকটো ছবিয়ে চাই ভাল লাগে আমাৰ প্ৰত্যেকদিনাই আমি চাওঁ সেইবিলাক চিৰিয়েল চিৰিয়েলৰপৰা বহুত কথা জানিবও পাৰি শিকিবও পাৰি যিকোনো কথা বতৰা চাই আমাৰ ভাল লাগে আমাৰ সকলোৱে চায় চিৰিয়েলসমূহ চাই ভাল লাগে প্ৰত্যেকখন চিৰিয়েলৰে প্ৰতিটো এটা এটা কাহিনী ঘৰুৱা কাহিনী বাহিৰা কাহিনী প্ৰত্যেকটো কাহিনী এতিয়া বন্ধু বান্ধৱী সকলো কাহিনীও দিয়ে ভাললগা দৃশ্য দিয়ে মনোৰঞ্জনৰ কাৰণেও দিয়ে কিছুমান ভাললগা কথা বতৰা আচাৰ ব্যৱহাৰৰপৰা কথা বতৰা চাল চলনৰপৰা প্ৰত্যেকদিনাই চিৰিয়েলখনত বেলেগ বেলেগ ধৰণো দিয়ে তেনেকুৱা ধৰণৰ কথাবিলাক প্ৰত্যেক দিনাই চাই থাকিলে ভাল লাগে আমাৰ প্ৰত্যেক দিনাই বাতৰি বেলেগ বেলেগ চাবলৈ পালেও ভাল লাগে প্ৰত্যেক দিনাই বেলেগ বেলেগ কথা আমি শিকিব পাৰোঁ প্ৰত্যেক দিনাই বেলেগৰ বাতৰি বেলেগ অনুষ্ঠান যিকোনো বাতৰিয়ে যিকোনো ডি ৱাই প্ৰতিদিন টাইমৰপৰা আমি যোগেদি জানিব পাৰোঁ টি ভি অনুষ্ঠানত অনুষ্ঠানবিলাকত প্ৰত্যেক দিনাই দিয়ে বেলেগ বেলেগ বেলেগ বেলেগ কথা বতৰা সদায় শিকিব পাৰোঁ ল'ৰা ছোৱালীকো আমি টি ভি চাই বহুত কথা শিকাব পাৰোঁ টি ভি চাই আমি সকলো ধৰণৰ কথা বতৰা ব্যৱহাৰ পাতি আচাৰ ব্যৱহাৰ শিকিব পাৰোঁ চিৰিয়েলসমূহতো সকলোৱে চাই ভাল পায় চিৰিয়েলৰ কথা বতৰা যিকোনো কথা মাধ্যমেৰে টি ভি যোগেদিও আমি জানিব পাৰোঁ টি ভি প্ৰত্যেকৰ ঘৰতে আছে আমাৰ অনুষ্ঠানবিলাক ভাল লাগে যেনে ডি ৱাই বিহুৰাণী চিৰিয়েলসমূহ সকলোখিনিয়ে আমি চাই ভাল পাওঁ চাই আমাৰ ভাল লাগে সকলো ল'ৰা ছোৱালীয়ে ভাল পায় চাই টি ভি কাৰ্টন যেনে ধৰক ল'ৰা ছোৱালীয়ে চাবপৰা বিভিন্ন ধৰণৰ সকলো কথা বতৰা আমি টি ভি চাই শিকিব পাৰোঁ শিক্ষা লাভ কৰিব পাৰোঁ আমি যিকোনো কথা বতৰা চাই ভাল লাগে আমাৰ টি ভি যিকোনো বিষয়ৰ কথা আমি জানিব পাৰোঁ নৃত্য আমি ল'ৰ ছোৱালীয়েও প্ৰতিদিন ডি ৱাইত বিহু নামভৰ্তি কৰি শিকোৱাব পাৰোঁ যিকোনো কথা বতৰা চাই ভাল লাগে আমাক সকলোৱে চাই সকলো বাতৰি আমি টি ভি যোগেদিয়ে পাওঁ আজিকালি সকলো ঘৰতে টি ভি আছে টি ভি সকলো মানুহেই চায় সকলোৱে চায় আমাৰ পৰিয়ালৰ সদস্য গোটেইখিনি মানুহেই চাই চাই ভাল পায় নিউজ লাইভটো বেছি চোৱা হয় প্ৰতিদিন টাইমো বেছি চোৱা হয় সকলো বাতৰি শিকিবপৰা শুনিবপৰা যায় সকলো দেশ বিদেশৰ বাতৰিও আমি টি ভি যোগেদি শুনিব পাৰোঁ বা জানিব পাৰোঁ যিকোনো কথা বতৰাই আমি জানিব পাৰোঁ আঁতৰৰ কিছুমান বাতৰি টি ভি যোগেদিও আমি জানিব পাৰোঁ প্ৰতিদিনে বাতৰি বেলেগ বেলেগ ধৰণৰ দিয়ে প্ৰতিদিনাই চিৰিয়েলৰ চিৰিয়েলৰ খণ্ড বেলেগ বেলেগ দিয়ে প্ৰত্যেক দিনাই ঘৰুৱা কাহিনী দিয়ে বন্ধু বান্ধৱীসকলৰ কাহিনী দিয়ে

টি ভিত সকলো ধৰণৰে আমি চাব পাৰোঁ টি ভি সকলোৱে চাই ভাল পায় যিকোনো সময়তে যিকোনো সময়তে টি ভি আমি চাব পাৰোঁ যিকোনো সময়তে আমি টি ভি ব্যৱহাৰ কৰিব পাৰোঁ সময় সলনি ৰাখি টি ভি সকলোৱে ভাল পায় সকলোৱে চায় টি ভিৰ সকলো ল'ৰা ছোৱালীক নৃত্যনীতিকা চাই শিকাবও পাৰি টি ভিৰ চাওঁ আমি সকলোৱে টি ভিত বহুত ধুনীয়া ধুনীয়া গান নৃত্য দিয়া হয় ল'ৰা ছোৱালীয়ে তাৰপৰা চাই টি ভি চাই শিকিব পাৰি কথা বতৰা জানিবও পাৰি চিৰিয়েলসমূহত কথা জানিব পাৰি ঘৰুৱা পদ্ধতিৰ বিষয়ে ওচৰৰ চুবুৰীয়া বিষয়ৰ বিষয়ে টি ভিত সকলো বিষয়ে জানিব পাৰি টি ভি চাই আমাক ভাল লাগে টি ভিত বহুত ধুনীয়া ধুনীয়া কথাই দিয়ে মনোৰঞ্জনৰ বিষয়ো দিয়ে মন ভাল লগাবলৈয়ো টি ভিত দিয়ে গান নাটিকা নৃত্যনাটিকা সকলোৱে আমি চাব পাৰোঁ ল'ৰা ছোৱালীয়েও টি ভি চাই শিকিব পাৰে দূৰ দূৰণি বাতৰিও চাব পাৰোঁ আমি টি ভিত সকলোৱে প্ৰিয় টি ভি টি ভি চাই সকলোৱে ভাল পায় সকলোৱে আমি চাওঁ টি ভি টি ভিত নৃত্য অনুষ্ঠান চাই আমাৰ ভাল লাগে চাওঁ আমি নৃত্যনাটিকা টি ভি যোগেদি সকলোৱে মোবাইল টি ভি মোবাইল নাচাই টি ভিয়ে ব্যৱহাৰ কৰা হয় টি ভিত

কাৰ্টন চাব পাৰে সৰু সৰু ল'ৰা ছোৱালীয়ে টি ভিত টি ভিৰ সকলোৱে ভাল পায় সকলোৱে প্ৰিয় টি ভি টি ভি আমি প্ৰিয় সকলো ল'ৰা ছোৱালীয়ে চাই ভাল পায় চিৰিয়েল বুলি ক'লে চব পগলা চিৰিয়েল চাই সকলোৱে আমি ভাল পাওঁ চবেই চাই আমাৰ ঘৰৰ চিৰিয়েল সকলো প্ৰিয় সকলোৱে ভাল পায় চিৰিয়েলসমূহ চাই ভাল পাওঁ আমি চিৰিয়েলসমূহ যেনে হেঙুলীয়া চাকনৈয়া দুহিতা ধাৰাবাহিক ভাল ভাল ধাৰাবাহিক দি আছে ৰেঙনি ৰং জোনাক সকলোবিলাক চিৰিয়েলে ডি ৱাই প্ৰতিদিন চবতে দিয়ে চাই ভাল লাগে আমাৰ গোটেইখিনি চিৰিয়েলে